অসমীয়া ভাষাটোৰ বিষয়ে বহুতৰে কিছুমান ভুল ধাৰণা থকা দেখা যায় যে এই ভাষাটো বহুত টান হয় শিকাত বহুত কষ্টকৰ হয় কিন্তু এয়া একেবাৰে শুদ্ধ নহয় কিয়নো যিকোনো এটা বস্তু আমি ভালদৰে শিকিবলৈ হ'লে তাকতো অলপ সময় দিবই লাগিব এই গতিকে ভাষাটো শিকাৰ এই অসমীয়া ভাষাটো শিকাৰ ক্ষেত্ৰটো আমি কিছু সময় দিব লাগিব কিছু কষ্ট কৰিব লাগিব তেতিয়াহে এইবোৰ সমস্যা আমি সমাধান কৰিব পাৰিম ভাষাটো বুজিব পাৰি আয়ত্ব কৰিব পাৰিম ভালদৰে ধন্যবাদ